হেল্ল' অঁ হেৰি বাইদেউ মাছ লাগিছিলে মাছ কেনেকে দি আছে বাৰু ৰৌ মাছ কেজি তিনিশ টকা আৰু আপোনাৰ এইটো বাহু চাৰিশ টকা ন আপোনাৰ এই চালানীনে লোকেল হয় এইবোৰ হয় মানে অলপ মোক অলপ বেছিকে আপোনাক অহা কালিলে লাগিছিলে কিবা অলপ কমকে দিব পাৰিব নেকি বাৰু মোক দহ কেজি মান লাগিব দহ বাৰ কেজিমান লাগে আৰু মোক কাইলৈ লাগে অহা কাইলৈ অকমান কমকে লওক ৰৌ আপোনাৰ দুশ পঞ্চাছ টকাকে লওক নহ'লে ৰৌ মাছে লাগে বাৰু অলপ কটা কটাই দিব কটোৱাটো অলপ দিম বাৰু পইচা কিবা এটা নিদিয়া নহয় সেইটো অলপ কমকে দিলে ভাল হয় যিহেতু বেছিকে লৈ যাম যে এনেই বাহু বাহুটো কেনেকৈ দিব

অঁ পইচা এডভান্সে দিম বাৰু আজি পইচা অলপ দি যাওঁ এডভান্স অহাকাইলৈ মই মানুহ পঠাই দিম বাৰু আপোনাৰ নম্বৰটো দিব আৰু ভালদৰে মাছখিনি চাইচিতি দিব ঠিক আছে হয়